অঁ ভাৰতবৰ্ষত ভ্ৰমণ কৰিবলৈ বিভিন্ন ধৰ্মীয় স্থান আছে যেনে বৈষ্ণৱ বিষ্ণু ভক্তসকলৰ বৈষ্ণৱসকলৰ বাবে চাৰিধাম আছে এইদৰে শিৱভক্তসকলৰ বাবে বিভিন্ন জ্য়োতিলিংগ বাৰটা মূখ্য় জ্য়োতিলিংগ আছে আৰু মানে মানে দেৱীত বিশ্ৱাস কৰাসকলৰ বাবে বিভিন্ন পীঠ আছে তাৰে ভিতৰত অসমৰ কামাখ্য়া কামাখ্য়া মন্দিৰ অন্য়তম দেৱী পীঠ হয় য'ত প্ৰত্য়েক বছৰে অম্বুবাচী মেলা হয় য'ত সেই অম্বুবাচী মেলাৰ সময়ত মন্দিৰৰ দুৱাৰ বন্ধ থাকে আৰু অন্তিম দিনা মন্দিৰৰ দুৱাৰ খুলি দিয়া হয় তাৰপাছত পূজা স্নান এইবোৰ কৰাৰ পাচত ভক্তসকলৰ বাবে মন্ দেৱীৰ দৰ্শন মুকলি ক মুকলি কৰি দিয়া হয়